হেল্ল' অঁ কি কৰিছে অঁ অঁ হেৰি কি কয় ভালনে

অঁ সেই যাম আপুনি সেই যাম বুলি কৈছিলে যে তাৰপিছত মই বুলু সুধি চাওঁ বোলে খুৰি লগত একেলগে যাম বুলি যায় নি অঁ অঁ হেৰি কি কয় কিহত যাব

অঁ এই কি কয় আৰু ঘৰৰ বস্তু কিবা এইবোৰ আনিব নি অঁ আকৌ এইবোৰ হেৰি বিহুৰ বজাৰ কৰিব লাগিব চিৰা তিৰা কিবা কিবি নাজিৰা পৰা লৈ আনিব নি এই চিৰা তিৰা কিবা কিবি নাজিৰা পৰা লৈ আনিব নি নে ইয়াত ল'ব অঁ অঁ তাৰ পৰাই লৈ আহিব মানে আৰু পোৱালীকেইজনী লৈ যাব নে নে অকলে যাব অঁ অঁ হেৰি কয় নহ'লে স্কুটিতে যাওঁ পাৰিব স্কুটিখনতে লাইন গাড়ীত যোৱাতকৈ অঁ অঁ মই বোলে সেয়া চাওঁ বোলো লাইনত আকৌ এইবোৰ দিগদাৰে হে যোৱা আকৌ ঠেলা হেচা গোটেই অঁ আকৌ এইবোৰ ঠেলা হেচা কৰি কৰি সেইবোৰ আহোঁতে অঁ এইবোৰ বৰ হেৰি দিগদাৰ হ'ব এইবোৰ ঠেলা হেচা কৰি থাকোঁতে কৰি থাকোঁতে

অঁ দাই নেযায় নহয় মই সেইবোৰ আউ কিবা কিবি সেই নিজৰ ষ্টাইল কৰা বস্তু আকৌ সেই কাপোৰ কানি সেইবোৰ চুৱেটাৰ টুৱেটাৰ নাজিৰাত বজাৰ এখন বহে নি বাৰু নে ডাইৰেক্ট সেই দোকানবোৰৰ পৰাই আনিব অঁ অঁ শিমলুগুৰিটো আৰু ডাঙৰ বজাৰ বহে নহয় ন অঁ শিমলুগুৰিত বুধবাৰে বহে নে নে আন কিবা বাৰটো বহে বাৰু বজাৰ অঁ অঁ বহে ন শিমলুগুৰিত হেৰি কাপোৰবোৰ সস্তা নে নাজিৰাত দাম চাগে বেছি অঁ অঁ আপোনালোকৰ ঘৰটো আকৌ নাজিৰা নে শিৱসাগৰত নহয় ন অঁ সেই হেৰি কি কয় যাম আৰু এই মিলা মিলিকে দুজনী বোলো মই বোলো সেইটোও সুধিছোঁ আপুনি সেইদিনাখন কোৱা নাই জানো যাম বুলি অঁ কাইলে কেইটা মান বজাত আহিব অঁ অঁ আকৌ বেছি দেৰি কৰিলেও আকৌ দিগদাৰ হ'ব নহয় অঁ আকৌ আপোনালোকৰ পোৱালি কেইজনী আমনি কৰিব

আপুনি সেই নিজৰ চুৱেটাৰ টুৱেটাৰ আনিব নেকি অঁ চোলা টোলা বােৰ তাৰপিছত আকৌ সেই আলু চালু লৈ আহিব আৰু লগতে অঁ সেই স্কুটিৰ ডিগ্গিতে সোমাই দিম আৰু সেই কাপোৰ চাপোৰ বোৰ আনিবলৈ হ'লেও

অঁ সেই হেৰি কি কয় আপুনি আগতে গ'লে নে হেৰি লাইন গাড়ীত যায় নেকি অঁ লাইন গাড়ীত পুৰা ঠেলা ঠেলি হৈ চাগে অঁ আহোঁতে গোটেই গাড়ী চাৰি নেপায় এইবোৰ বৰ কষ্ট পায় অঁ অঁ সেইটো হয় আকৌ আহোঁতেও এইবোৰ গোটেই ঝেমেলা হ'ব বস্তুৱে পাতিয়ে এই স্কুটিত হেৰি তেলটো ধুনীয়াকে ভৰাই লম আৰু তাৰ পিছত তেলটো ভৰাই মেলি যাম আৰু ধুনীয়াকে অঁ অঁ সেই তাকে সেই বস্তুবোৰ ডিগ্গিতে ভৰাই দিম আলু চালুবোৰ সেই ভৰাই দিম তাতে অঁ আকৌ এইখিনি নধৰিলে কাবাক লগ পালে নহ'লে লাইনত দি দিম আউ আকৌ আমাৰ এই গেলেকিত নমাই দিবহি অঁ তাকে সেই আহিব তেতিয়াহ'লে ন কাইলৈ কি বাৰ কাইলৈ বুধবাৰ অঁ কাইলৈ শিমলুগুৰি বজাৰ বহিব

অঁ সেই হেৰি কি কয় আহিব তেতিয়াহ'লে কাইলে নটা চাৰে নটা মান বজাত ঠিক আছে হেৰি চাহ তাহ খালেনে অঁ ঠিক আছে তেতিয়াহ'লে কাইলে দছটা এঘাৰ মান বজাত নহ'লে চাৰে নটা মান বজাত ওলাই আহিব মোলে ফোন এটা কৰি দিব ওলাই আহাৰ আগত অঁ অঁ হ'ব দিয়ক